মোৰ বিষয়টো হৈছে স্কুল বেগ স্কুল বেগ মানে আমি যিবিলাক ব্য়ৱহাৰ কৰোঁ সাধাৰণতে কিছুমান স্কুল বেগ কেতিয়াবা ভাল থাকে আৰু কেতিয়াবা বেয়া থাকে আৰু প্ৰায়বিলাক বেগ আমি অলপ বেছি দামত ক্ৰয় কৰি শেষত পস্তাবলগীয়া হয় কেতিয়াবা তাৰ চেইন টেইন বেয়া থাকে আৰু লগতে ইস্কুল বেগ আমি সদ্য়হতে ব্য়ৱহাৰ কৰা বেছিদিন নিটিকে ছয় সাতমাহলৈকে থাকে আৰু বিভিন্ন ধৰণৰ স্কুল স্কুল বেগ আছে যেনেকৈ স্কাইবেগ তাৰপিছতে লেডাৰ বেগ কিন্তু তাৰ কোম্পানীটো সেইটো থাকে কিন্তু আমি বেগবিলাক আনি শেষত পস্তাবলগীয়া হয় কাৰণ বেগবিলাকত মানে তাৰ দুমাহৰ বা এমাহৰ পিছতে হয় ফাটে হয় ছিঙে তেনেকুৱা প্ৰব্লেম হয় সেয়াই আৰু